হেল্ল' অঁ লিজা অঁ ভালেই আছ অঁ কি কৰি আছ অঁ তোক এই দৰকাৰ এটাতহে ফোন কৰিলোঁ এই আজি চিনেমা এখন চাবলৈ বৰ ইচ্ছা হৈ আছিল অ' তাকে সিদ্ধান্ত ল'বই পৰা নাই কিনো চাওঁ সেইবাবেই তোক ফোন কৰিলোঁ এই অসমীয়া চিনেমা এখন চাবলৈ মন গৈ আছিল অলপ হাস্যকৰ মোবাইলনো কিমান চাই থাকিবি হিন্দী চিনেমা বাকী গান সেইবোৰকে আমনি লাগিছে আৰু চাই চাই মোবাইলটোকে সেইবাবে ভাবিলোঁ অসমীয়া চিনেমা ভাল এখনকে চাওঁগৈচোন তই যিহেতু চায়ে থাক তোকেই সেইকাৰণে সুধিছোঁ তই এইকেইদিন চাইছগৈ নেকি কিবা অঁ অঁ হয় বাৰু দেই মই পাহৰিচিলোৱেই অঁ এই বিদুৰভাইখনকে চাই আহিবগৈ লাগিব শুনিছোঁ সেইখন বোলে ভাল হৈছে অঁ বাকী মোবাইলতো দেখি আছোঁ ভাল হৈছে বুলি তই চাইছিলিগৈ নেকি অঁ ওলাবি তেতিয়া ময়ো যাম আজি ৰাতি সেইখনকে চাই আহিম মনটোও বেয়া লাগি আছে ভাল লাগিব চাই অলপ ভালকৈ অঁ অঁ অঁ অঁ আজি ৰাতি যাম ভাবিছোঁ দিনটোও এনেই আছোঁ সেইখনকে চাই আহিম চিনেমা বহুত দিন চোৱাও হোৱা নাই একেলগে যাম অঁ অঁ চিনেমা বহুত দিনেই হ'ল নোচোৱা অসমীয়া চিনেমা বহুত দিনৰ মূৰত চামগৈ আজি তাকে সিদ্ধান্ত ল'বই পৰা নাছিলোঁ তোকে সেইকাৰণে পৰামৰ্শ বিচাৰিছিলোঁ কিনো চাম ভালে হ'ল দে তোলৈ ফোন কৰিলোঁ গমো পালোঁ সেইখনকে দি আছে বুলি অঁ ঠিক আছে আজি যাম দে ৰাতিকৈ ওলাবি